নতুনকৈ হাঁহ কুকুৰা হাঁহ কুকুৰা ফাৰ্ম এখন খুলিলে নতুনকে ঘৰ এটা সাজি ল'ব লাগিব আৰু আৰু কুকুৰাৰ প্ৰয়োজন হাঁহ কুকুৰাৰ প্ৰয়োজন হ'ব তাৰ পৰা হাঁহ কুকুৰাৰ প্ৰয়োজন হোৱাৰ লগতে কাৰেণ্ট কাৰেণ্টৰ কাৰেণ্টৰ প্ৰয়োজন হ'ব কাৰেণ্ট কাৰেণ্টৰ বিজুল কাৰেণ্টৰ দৰকাৰ হ'ব কাৰেণ্টৰ পোহৰ দি ৰাখিব লাগিব কুকুৰাবিলাকৰ কাৰণে

কুকুৰাৰ কুকুৰাৰ দানা পানী যোগান ধৰিবৰ কাৰণে ড্ৰামৰ ড্ৰামৰ পানী ড্ৰামৰ প্ৰয়োজন হ'ব কুকুৰাক আকৌ হাঁহ কুকুৰা আকৌ তিনিমাহৰ মূৰে মূৰে ভেকচিন দিব লাগিব ভেকচিন ভেকচিন তিনিমাহৰ মূৰে মূৰে ভেকচিন দিব লাগিব ভেকচিন নিদিলে কুকুৰাৰ বেমাৰ আজাৰ হ'ব পাৰে সেইকাৰণে ভেকচিন দিব লাগিব ভেকচিন ভেকচিনৰ প্ৰয়োজন হ'ব হাঁহ কুকুৰা কিনা দানা দানা কিনা দানাৰ প্ৰয়োজন হ'ব কিনা দানা খুৱাব লাগিব কিনা দানা খোৱাৰ লগতে কুকুৰাৰটো প্ৰয়োজন হ'বই কুকুৰা লাগিব পুহিবলৈ সাত আঠশমান কুকুৰা দৰকাৰ হ'ব আৰু কুকুৰা ফ্ৰামৰ কিনাৰ ফ্ৰামৰ লেতেৰাবিলাক চাফা কৰিব লাগিব কুকুৰাৰ লেতেৰা ঘাঁহ কুকুৰা লেতেৰা কৰাবিলাক চাফা কৰি দি ৰাখিব লাগিব আৰু গঁড়ালত ব্লিচিং পাউডাৰ ফেনাইল আদি দি ৰাখিব লাগিব যাতে সাপ নিগনি এন্দুৰ এইবিলাক ফেনাইল আদি দিব লাগিব ব্লিচিং পাউডাৰ দি ৰাখিব লাগিব আৰু আৰু কুকুৰা সময়মতে দানা পানী দিব লাগিব দানা পানী দিব লাগিব দানা পানী দিয়াৰ লগতে কাৰেণ্টৰ পোহৰটো দিব লাগিব পোহ ৰাতি হ'লে পোহৰ দি ৰাখিব লাগিব পোহৰ দিব লাগিব আৰু কুকুৰা ফাৰ্মৰ সিহঁতি উৰি থাকিবৰ কাৰণে ছাতি দি ৰাখি ছাতি দিব লাগিব যাতে সিহঁতি ভিতৰত মানে কুকুৰাবিলাক উঠি থাকিব পাৰে হাঁহ হাঁহৰ হাঁহে তলতে থাকি তলত থাকিবৰ কাৰণে তল অকমান চফা কৰি দিব লাগিব সদায় চাফ চফা কৰি দিব লাগে ব্ৰইলাৰ দানাত লোকেল দানা ধান চান দিলেও হ'ব হাঁহ কুকুৰা ফাৰ্ম ওচৰত থাকিলে মানে অলপ বহুত দিগদাৰ হয় কুকুৰা টাইমমতে দিব নোৱাৰিলে হাঁহ কুকুৰাই অলপ চিঞৰ বাখৰ কৰে সময়মতে দানা পানী দিব লাগিব কুকুৰা কুকুৰা ফাৰ্মৰ কাৰণে ফাৰ্ম ঘৰ ফাৰ্ম ঘৰ বনোৱাৰ বনাবলৈ হ'লে বহুত বস্তু দৰকাৰ হয় বহুত বস্তু দৰকাৰ হয় যেনে যেনে দানা দানা পানী ভেকচিন আৰু নানান বিভিন্ন ধৰণৰ বস্তু সামগ্ৰীৰ দৰকাৰ হয়

হাঁহ কুকুৰা তাৰ পৰা আৰু লোকেল লোকেল কুকুৰাৰ লোকেল কুকুৰা আৰু কুকুৰাবিলাক উমনি নলয় কাৰেণ্টত দিয়াব লগা হয় কাৰেণ্টত দি কাৰেণ্টত উলিওৱা পোৱালি বহুত যতন ৰাখিব লগা হয় সিহঁতক গোটেই দিনত হওক ৰাতি দিনত ৰাতি দিন ৰাতি কাৰেন্টৰ পোহৰ দি ৰাখিব লগা হয় কাৰেণ্ট নাথাক কেতিয়াবা কাৰেন্ট নাথাকিলে দিগদাৰ হয় টৰ্চ ছ'লাৰ লাইট ব্যৱহাৰ কৰিব লগা হয় সিহঁতি থাকিবলৈ দিগদাৰ হয় ৰাতি কাৰেন্টৰ পোহৰত ৰাখিব লগা হয় সেইবিলাক সেইবিলাক ব্যৱস্থা কৰিবলৈ যাওঁতে আমাৰ বহুত সমস্যা সেইবিলাক সমস্যা সেইবিলাক হাঁহ কুকুৰাৰ আলপৈচান ধৰোঁতে আমাৰ বহুতখিনি সমস্যাৰ সন্মুখীন হ'ব লগা হয় হাঁহ কুকুৰা পুহিলে এজন মানুহ এজন বা দুজন লাগিবই সিহঁতক চোৱা চিতা কৰিবলৈ আৰু টাইমমতেতো দিব নোৱাৰিলে টাইমমতে সিহঁতক খাবলৈ দিব নেপাল নোৱাৰিলে বহুত দিগদাৰ হয় পোৱালি কুকুৰা পোৱালি হোৱা পোৱালী হৈ থাকিলে পোহৰটো দিবই লাগে ইহঁতক পোহৰ নাপালে সিহঁতি থাকিব নোৱাৰে

কুকুৰাৰ মুঠতে কুকুৰা হাঁহৰ মুঠতে প্ৰতিদিনে সিহঁতৰ ঘৰটো চাফা কৰি দিব লাগে প্ৰতিদিনে সিহঁতৰ চাফ চিকুণকৈ ৰাখিব লাগে ত' তিনিমাহৰ মূৰে মূৰে ভেকচিনৰ প্ৰয়োজন হ'বই ভেকচিন আনিব লাগিব ঘৰৰ

কামত থকা কুকুৰাবিলাক অলপ দাম দামত বিকিবলে বিকিব লাগে কুকুৰাই কণী পাৰিবলৈ কুকুৰাই কণী পাৰিবলৈ প্ৰয়োজন সজাৰ প্ৰয়োজন বহুত সজাৰ প্ৰয়োজন হয় বহুত কুকুৰা কণী পাৰিবলৈ সজাৰ প্ৰয়োজন হয় বাঁহৰ প্ৰয়োজন হয় বহুত কুকুৰাই কণী পাৰিলেও বহুত ইহঁতিতো কণী পাৰিলে উমনি নলয় লোকেল কুকুৰা আমাৰ হেৰি লোকেল কুকুৰাক উমনি দিব লগা হয় কুকুৰা লোকেল কুকুৰা বাঁহৰ প্ৰয়োজন বাঁহ বাঁহত বাঁহৰ প্ৰয়োজন কণী পাৰিবলৈ য'তে ত'তে কণী পাৰি দিলে কণীবিলাক নষ্ট হ'ব হাঁহৰ পোৱালিক হাঁহ কুকুৰা পোৱালি পোহৰৰতো প্ৰয়োজন হ'বই পোহৰৰ লগতে দানা পানীৰ প্ৰয়োজন হ'ব পানী দানা পানীৰ প্ৰয়োজন হোৱাৰ লগতে ভেকচিন ভেকচিন আদিৰ প্ৰয়োজন হ'ব আদি নানান ধৰণৰ বস্তুৰ প্ৰয়োজন হ'ব বস্তুৰ প্ৰয়োজন হোৱাৰ লগতে নানান সমস্যাৰ সন্মুখীন হ'ব লগা হয় যাতে বতাহ ধুমুহা আহিলে সিহঁতৰ যাতে বিজুলী বাতিৰ অসুবিধা নোহোৱা নহ'বৰ কাৰণে সিহঁতক ছ'লাৰ লাইটৰ প্ৰয়োজন প্ৰয়োজন হ'ব আদি আদি নানান বস্তুৰ দৰকাৰ সিহঁতক ৰাখিবলৈ দৰ মানে প্ৰয়োজন হোৱা বস্তুবিলাক আদি গতিকে এডভান্স হৈ ৰাখি থ'ব লাগে যাতে সিহঁতৰ একো সিহঁতি অলপো কষ্ট নাপায় সিহঁতক সিহঁতি কষ্ট নোপোৱাকে ৰাখিব লাগে আৰু গঁৰালৰ প্ৰতিদিনে কিনাৰে কিনাৰে ফেনাইল আদি ফেনাইল আৰু ব্লিচিং পাউদাৰ আদি দি ৰাখিব লাগে আৰু সময়মতে সিহঁতক দানা পানী দি দিয়াৰ প্ৰয়োজন দানা পানী দিয়াৰ লগতে সিহঁতি পায়খানা কৰাবিলাক চাফা কৰি দিব লাগে চাফা কৰি দিয়াৰ লগতে দানা খোৱা সিহঁতৰ সিহঁতি খাবলৈ দানাৰ কিনা দানাৰ প্ৰয়োজন হ'ব প্ৰয়োজন হ'ব প্ৰয়োজন হোৱাৰ লগতে আৰু নানান ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা হয় আৰু সিহঁতি আৰু চাফা নকৰিলে আৰু সিহঁতৰ গাত বীজাণু লাগিব বীজাণু নালাগিবৰ কাৰণে সদায় চাফ চিকুণকৈ ৰাখিব লাগে চাফ চিকুণ হৈ থাকিলেহে কুকুৰাবিলাক অলপ ভাল হৈ মানে ভাল ভালকে ৰাখিব পাৰিম তাৰ কাৰণে বহুত যত্ন ৰাখিব যত্ন ল'ব লাগে আৰু কণী পাৰিলে কণী পাৰিলে আৰু কুকুৰা হাঁহ পুহিলে মানে অকল মতা মাইকী কুকুৰাই নহ'ব মতা কুকুৰাও লাগিব মতা কুকুৰাৰ সঁচ হ'লেহে থাকিলেহে কুকুৰাই কণী পাৰিব কণী কণী পাৰিলে কণী পাৰিলে কণী পাৰিব কুকুৰাই কুকুৰা বহুত সুবিধাৰ কিছুমান কুকুৰা কণী দুমাহ তিনিমাহলৈকে কণী পাৰিয়ে থাকে তেনেকুৱাবিলাক কুকুৰা থাকিলে মানে কুকুৰা পুহিবলৈ সজাৰ প্ৰয়োজন সজা লাগিব কণী পাৰিবৰ কাৰণে কুকুৰাৰ ভেকচিন তিনিমাহৰ মূৰে মূৰে দিব লগা হয়